আমাৰ অসমৰ সংস্কৃতি আন দেশৰ সংস্কৃতিসমূহৰ পৰা ইমানো পৃথক নহয় সকলোৰে নিজা নিজা সংস্কৃতি থাকে যেনে পাঞ্জাৱীসকলৰ সংস্কৃতি ডান্স বাকী সকলোৰে তেনেকুৱা সংস্কৃতি থাকে আৰু মই ইমানটো নাজানো আৰু বাকী আমাৰ অসমৰ সংস্কৃতি মানে হ'ল আমাৰ বিহু আমাৰ মানে একদম আপোন প্ৰিয় আমাৰ বিহুটি আমাৰ বিহু তিনিটা বহাগ বিহু বহাগ বিহুক আমি ৰঙালী বিহু বুলিও কওঁ আৰু মাঘ বিহুক আমি ভোগালী বিহু বুলিও কওঁ আৰু কাতি বিহুক আমি কঙালী বিহু বুলিও কওঁ মানে আমাৰ আমাৰ বিহু কেইটা আমাৰ মানে সংস্কৃতিৰ কাৰণে সকলোৰে কাৰণে খুবেই প্ৰিয় আমাৰ বিহুত আমি বহাগ বিহুত আমি বিহু ডান্স কৰোঁ তাতে মেখেলা চাদৰ তাতে মেখেলা চাদৰ পিন্ধোঁ আমাৰ মেখেলা চাদৰযোৰ ৰিহা আৰু মুগাৰ থাকে বহাগবিহুত আমি ৰিহা মুগাৰ মেখেলা চাদৰ পিন্ধি আৰু গল গলৰ কিছুমান আ অলংকাৰ থাকে আমাৰ অসমীয়া যিবোৰ ঢোলবিৰি জোনবিৰি গামখাৰু সেইবোৰ কোৱা হয় আৰু মাঘবিহুত আমি পিঠা পনা বনাওঁ মাঘবিহুটো মোৰ খুবেই প্ৰিয় মাঘবিহুত আমি মেজি জ্বলাওঁ পিঠা পনা বনাওঁ মই বাৰু ইমান পিঠা পনা বনাব নাজানো আমাৰ মায়ে বনায় বেছিকৈ কিন্তু মই চাই খুব ভাল পাওঁ আৰু মই লাহে লাহে বনাব শিকিও আছোঁ শিকিম বাৰু আমাৰ ইয়াতে খুব ধুনীয়াকৈ পতা হয় মৰিগাঁৱত বিহুটো আৰু আমাৰ পিঠা পনা হ'ল তিল পিঠা নাৰিকল পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু তেলৰ পিঠা চুঙা পিঠা আদি বহুত নাম আছে আৰু সেনেকৈ বনোৱা হয় আৰু চহৰবোৰত মানে বহাগ বিহুত চহৰবোৰত মানে কি কৰে মঞ্চত মানে কিছুমান ছোৱালীক আৰু কিছু কিছু ছোৱালীক প্ৰশিক্ষণ দিয়া হয় কেইদিমানৰ পৰা যাতে বিহুৰ দিনাখন যাতে সিহঁতে মানে প্ৰদৰ্শন কৰিব পাৰে ৰাইজৰ আগত আৰু ল'ৰাবোৰক ঢোল শিকায় আৰু আজিকালিতো ছোৱালী ল'ৰা বুলিতো কথায়েই নাই ছোৱালীবিলাকেও ঢোল শিকে তাৰপিছত আৰু আছিল কাতি বিহু অঁ কাতি বিহুত আমি বিশেষ তেনেকুৱা নকৰোঁ তুলসীৰ তলত চাকি দিওঁ কাৰণ কাতিবিহুতো মানে কি পথাৰৰ যিবোৰ মানে ধান থাকে সেইবোৰ পোক পৰুৱাই সেইটো টাইমত মানে খাই দিয়ে গতিকে আমাৰ পুৰণি কালৰ পৰা আমাৰ সেইটো মানে হেৰি আছে যে আমি পথাৰত চাকি দিওঁ দি পেলাই মানে ভগৱানক প্ৰাৰ্থনা কৰোঁ যে এইবাৰ মানে এইবাৰ মানে খেতিটো যাতে ধুনীয়া হয় ভাল হয় আৰু সেইটোৱে আৰু কাতি বিহুৰ কথা আৰু বাকী মাঘ বিহুটো মোৰ খুব প্ৰিয় আৰু আমাৰ অসমৰ বাহিৰে আন দেশবোৰৰ কালচাৰবোৰো আমাৰ প্ৰিয় হয় আৰু হ'বও লাগে সকলোৰে কাৰণে কাৰণ আমাৰ যেনেকৈ বিহুটো সংস্কৃতি তেওঁলোকৰ কাৰণেও সেইটো এটা সংস্কৃতি তেওঁলোকৰ এটা মানে গৌৰৱ গতিকে আমিও সেইটো সন্মান কৰিব লাগে বাকী সেয়াই আৰু আমাৰ আমাৰ কাৰণেতো আমাৰ অসমীয়াবোৰৰ কাৰণেতো আমাৰ বিহুটোৱে খুব প্ৰিয় অঁ আৰু এটা ডাঙৰ কথা আমাৰ আমাৰ অসমীয়াবোৰৰ মানে এটা হেৰি হ'ল গামোচা গামোচাখন আমাৰ খুবেই প্ৰিয় আৰু বহাগ বিহুত আমি সকলোৱে ডাঙৰে সৰুৱে ডাঙৰক গামোচা বিহুৱান হিচাপে দিয়ে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে সদায় গতিকে খুব প্ৰিয় আৰু আমাৰ বিহুতো আৰু বাকী সংস্কৃতিবোৰো আমাৰ খুবেই প্ৰিয় ইমান বেছি পৃথক নহয় সকলোৰে নিজা নিজা সংস্কৃতি আছে সকলো ধৰ্মৰে নিজা নিজা সংস্কৃতি নিজা নিজা গৌৰৱ আছে গতিকে আমি সকলো সংস্কৃতিকে সকলো গৌৰৱকে আমি সন্মান কৰিব লাগে